শিৱসাগৰ স্বাস্থ্যসেৱাৰ বিষয়ে মই দুআষাৰ কওঁ আমাৰ শিৱসাগৰ শিৱসাগৰত ভাল চিকিৎসালয় নাই কাৰণ জয়সাগৰ চিকিৎসালয়খন আছে কিন্তু বহুত লেতেৰা তাত মানে গ'লে মানে আজিকালি ইমানেই মানে লেতেৰা লেতেৰা গোন্ধবোৰ আহে আপোনাৰ ভালকৈ চাফচিকুণ নকৰে আপোনাৰ আহি আপোনাৰ যেতিয়ালৈকে আহি ভাল ধৰণে গাটো ডেটল পানীয়ে বা চাবোন তাবোনদি গা নুধুওঁ নহয় তেতিয়ালৈকে আমাক কিবা বিচনা বিচনা লাগি থাকে কিন্তু জয়সাগৰ হস্পিটেল এখন বহুত চাফচিকুণ হ'ব লাগিছিলে এনেকুৱা টাউন এখনত এনেকুৱা এখন হস্পিটেল যে আছে শিৱসাগৰত সেইটো মানে ভাবিবই নোৱাৰি আৰু ইমান লেতেৰা পৰিৱেশ অ'ত তামোলৰ পিক ত'ত মানে গোন্ধ লেতেৰা লেতেৰা গোন্ধ মানে যাব নোৱাৰোঁ তাৰমানে কিবা এটা দেখুৱাম বুলি ক'লে তালৈ মানে যাব নোৱাৰি ইমানেই লেতেৰা তাৰপৰা টাউনত আছে আপোনাৰ মহাদেৱীখন তাৰপাছৰ শৰ্মা নাৰ্ছিং ৰূম এইবিলাকত মানে আপোনাৰ কিবা এটা হেৰি দেখুৱাবলৈ গ'লে আৰু ফিজটো বেছি লয় এক্সে চেক্সে আল্ট্ৰা চাল্ট্ৰা আল্ট্ৰাচাউণ্ডতো মানে ফিজটো বেছি হয় কাৰণ যিবিলাক মানে আপোনাৰ একো ইনকম নাই সেইবিলাকৰ কাৰণে মানে দিগদাৰেই মানে ইয়াত বেমাৰ আজাৰ দেখুওৱা সেই ইয়াত মানে টকা পইচাত মানে হেৰিটো মানে বেছি ফাৰ্মাচীবিলাকত বা মেডিকেলবিলাকত কিন্তু জয়সাগৰ বিষয়ে মানে আপোনাক ক'লে মানে অন্ত নপৰে জয়সাগৰ আপোনাৰ ইফালে আপোনাৰ টি ভি চেণ্টাৰটো আছে টি ভি চেণ্টাৰ আপোনাৰ সেইটো ছাইডেতো আপুনি যাবই নোৱাৰে এনেকুৱা লেতেৰা গোন্ধ বহুত চাফচিকুণ হ'ব লাগিছিলে আমাৰ এতিয়া হিমন্ত বিশ্ব ছাৰে আপোনাৰ যিখিনি সুবিধা দিছে সেই সুবিধামতে তাত একো মানে ভাল পৰিৱৰ্তন হোৱা নাই কিন্তু যিবিলাক আমাৰ তাত মানে কাম কৰি থকা মানুহ নিবনুৱাবিলাক বা তাত লাগি থকা মানুহবিলাক আছে চুইপাৰবিলাক সেইবিলাকে মানে ভালকৈ দায়িত্ব লৈ পেলাই মানে কামবিলাক চাফচিকুণ নকৰে চাফচিকুণ হৈ থাকিলে মানে আপোনাৰ নিজৰে ভাল লাগে গৈ মেলি কিন্তু চৰকাৰে দিবহে পাৰে সুবিধাবিলাক দিবহে পাৰে কিন্তু সুবিধাবিলাক কেনেকৈ আপোনাৰ তাত মানে লগাব পাৰে সেইটো মানে তাহাঁতি গুৰুত্ব নিদিয়ে চাফচিকণকৈ ৰাখিব লাগে সেইটো গুৰুত্ব নিদিয়ে খালি মানে দৰমহাটো পাইছে আৰু তাহাঁতি খাইছে আৰু সেইটোহে হৈছে আৰু মানে চাফচিকণ ক্ষেত্ৰত তাহাঁতি নাই তাৰমানে লেতেৰা ব্ৰহ্মাণ্ডৰ লেতেৰা কৰোণাৰ দিনত আপোনাৰ কৰোণাৰ দিনত আপোনাৰ আমি কোৱাৰাইণ্টাইন হ'ব লাগে আমি কিন্তু একো সুবিধাই পোৱা নাছিলোঁ একো সুবিধাই পোৱা নাছিলোঁ কাৰণ গুৱাহাটীৰপৰা যদি আমাৰ ল'ৰাও আহিবলগীয়া হয় ঘৰলৈ তেতিয়া আহি পেলাই কুৱাৰাইণ্টাইন হ'ব লাগে একো সুবিধাই নাই তাৰমানে তাৰপৰা আমি সেই বেজীকেইটা ল'লোঁ বাৰু বেজিকেইটা লোৱা হ'লে আৰু গৈ গৈ মেলি কিন্তু য'ত বেজী দিছিলে তাতো মানে সেই লেতেৰা পৰিৱেশ মানে শিৱসাগৰখন লেতেৰাই তাৰমানে আপোনাৰ ড্ৰেইনবিলাকো ওপৰত লেতেৰা চাফচিকুণ নাই ৰাস্তা কিনাৰ চিনাৰ গোটেইখন সেইবিলাক চাফা কৰিব লাগিছিলে চৰকাৰে দিবহে পাৰে দায়িত্ব বাৰু হ'ব মই আজিলৈ ইয়াকে কৈ সামৰিছোঁ ধন্যবাদ